প্ৰিয় টি ভি অনুষ্ঠান বুলি ক'বলৈ গ'লে ৰিচেণ্টলি চাইছিলোঁ মই ইটেৱন ক্লাছ এখন কোৰিয়ান চিৰিজ হয় খুব ধুনীয়া আচলতে নতুন যিখিনি অন্তপ্ৰণিয়ৰ হয় তেওঁলোকে চোৱাটো বিশেষ জৰুৰী কাৰণ তাত এজন সৰু ল'ৰা টুৱেণ্টি টুৱেণ্টি ফাইভ ইয়েৰ্ছৰ ল'ৰা এজনৰ কাহিনী দেখুৱাই সত্য নহয় কিন্তু বহুতখিনি আপুনি নিজে নিজকে মিলাব পাৰিব তেওঁৰ অৱস্থাৰ লগত তেনে তেওঁ কেনেকৈ জিৰ'ৰ পৰা উঠে আৰু বহুতখিনি ইম্প্ৰোভমেণ্ট কৰে লাইফত বিজনেচ বুলিয়ে নহয় তেওঁ জীৱনতো কিমানখিনি উঠিব পাৰে তেওঁ যিটো অৱস্থাৰ পৰা উঠে আৰু নিজৰ ৰেষ্টুৰেণ্ট বিজনেচ এটা থিয় কৰায় বহুত ভাল ভাল কম্পিডিটৰৰ মাজত সেইটো আচলতে চাবলগীয়া আৰু বহুতখিনি শিকিবলগীয়াও আজিৰ চামৰ কাৰণে কাৰণ বিজনেচ আজিৰ এতিয়া ক'ভিডৰ পৰা আমাৰ ইয়াত এতিয়া বিজনেচৰ কথা সৰু সৰু ল'ৰা ছোৱালী আগবাঢ়ি আহিছে সেইকাৰণেও এইখন চাবলগীয়া কাৰণ তাত এটা বস্তু শিকিব পাৰি লাইফ লেছনচ বহুত আছে সেইটোত তাৰ মাজত এটা ভাল লাগিছিল কি যিজন ল'ৰা প্ৰট্ৰে কৰিছে যিজন কেৰেক্টাৰ মেইন কেৰেক্টাৰ তেওঁ নিজৰ লাইফত বহুতখিনি অসুবিধাৰ মাজত এটা এজন বহুত ডাঙৰ এষ্টাবলিছ বিজনেচমেন হয় তেওঁৰ কম্পিডিটৰো কিন্তু ফুড ফুড বিজনেচত ক'ব গ'লে ফাইভ ষ্টাৰ হটেলৰ মালিক হয় আৰু তাত কিন্তু তাত এটা বস্তু শিকাইছে যে কেনেকৈ বেলেগক বেলেগক অসুবিধা নিদিয়াকৈ নিজক থিয় কৰোৱাটো বা বেলেগৰ হানি নকৰাকৈ কেনেকৈ আগবাঢ়িব পাৰি সেইটো বস্তুৰ শিক্ষা বহুত ভাল দিছে আৰু আমিও সেইটো শিকিব লাগে কাৰণ আমি কিবা এটা বস্তু এষ্টাবলিছ কৰোঁতে এইটো সদায় মনত ৰাখিব লাগিব যে বেলেগে যাতে একো বস্তু বেলেগৰ যাতে একো বস্তু মাইনাচ নহয় সেই বস্তুখিনি ইয়াত শিকি শিকিছোঁ মই চাব গ'লে আৰু ইয়াত আৰু বহুখিনি তেওঁ দৈনন্দিন জীৱনত যিখিনি বিজনেচৰ প্ৰতি বিজনেচত অহা সুবিধা অসুবিধা দেখুৱাই সেইখিনি জেনেৰেল মানুহেও মাচেও এক্সোলি পায় আৰু তাক কেনেকৈ টেকেল কৰিব লাগে সেই বস্তুখিনি ফিক্সচনেল হ'লেও ভালকৈ দেখুৱাব পাৰিছে সেইকাৰণে চাই ভাল লাগিছে আৰু চাব গ'লে সঁচা কথা ক'ব গ'লে ইণ্ডিয়ান যিখিনি টি ভি চিৰিয়েলচ হয় বা অসমীয়া মই ৰিজনেল কওঁ বা নেচনেল কওঁ ইমানখিনি লেছনচ নাথাকে আমাৰ চিৰিয়েল এণ্ড বহুতখিনি চিনেমাটো কিন্তু কোৰিয়ান চিৰিয়েল কিছুমান আছে বহুখিনি উন্নত বহুত বেছি আৰু তাকে পচন্দ কৰি মই এতিয়া এটিয়ন ক্লাছখন জানিছিলোঁ আৰু চাবলৈ সময় পাইছোঁ বা সুবিধা পাইছোঁ আৰু এক্সোলি নতুন প্ৰজন্মই চোৱাটো বহুত বেছি দৰকাৰী